ইয়াৰ উত্তৰ দিবলৈ গ'লে আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হওক ওৰাং ৰাষ্ট্ৰীয় উদ্যান হওক নামেৰি ৰাষ্ট্ৰীয় উদ্যান হওক দীপৰ বিল এইখিনি কথা আমি উদাহৰণ দিব পাৰোঁ আৰু এইখিনিৰ জৰিয়তেই আগ্ৰহী ভ্ৰমণকাৰী সকলে অভিজ্ঞতা লাভ কৰিব পাৰে তদুপৰি আমাৰ অসমৰ আছাম ষ্টেট জু আমি তাৰ কথাও ক'ব পাৰোঁ আৰু তদুপৰি ৰূপাই ৱাইল্ড লাইফ চেংচুৰি আৰু তাৰ কথাও ক'ব পাৰোঁ